আজিকালি দিনৰ শৈশৱ আৰু আমাৰ দিনৰ শৈশৱৰ মাজত বহুত পাৰ্থক্য আছিল আজিকালিৰ ল'ৰা ছোৱালীবোৰ ম'বাইলৰ মাজতেই ব্যস্ত হৈ থাকে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া সেইখিনি সময়ত আচলতে আমি সেইবোৰ বস্তু বুজিয়েই নেপাওঁ আমি অকল খেলা ধূলা ফূৰ্তি কৰা সেইবোৰ কামৰ মাজতেই ব্যস্ত হৈ থাকোঁ ঘৰৰ মানুহৰ ঘৰৰ বাৰীয়ে বাৰীয়ে গৈ পেলাই ফল মূল বিচৰা লিচু জামু সেইবোৰ আমি পাৰি খাইছিলোঁ সেইবোৰ খুব ভাল লগা মুহূৰ্ত আছিলে আচলতে তাৰ পাছত আকৌ বহাগৰ বিহুৰ সময়ত আমি বিহুৰ এমাহৰ আগৰ পৰা স্কুলত গাঁৱৰ গোটেই ছোৱালীখিনি গোট খাই আমি বিহু শিকিছিলোঁ বিহু মাৰিছিলোঁ তাৰ পাছত আমি সেই পইচাৰে খানা খাইছিলোঁ তেনেকুৱা ধৰণৰ বহুত কথা আছে আৰু আমি তেনেকৈয়ে খেলা ধূলা কৰি মাক ধেমালি খেলিছিলোঁ সেইবোৰ কৰি খুব ভাল লাগে তেতিয়া সেই স্মৃতিবোৰ মনত পৰিলে সঁচাকৈয়ে বহুত ভাল লাগে তাৰ পাছত আমি এবাৰ এনেকুৱা এটা ঘটনা হৈছিল আমি খানা খাই থাকোঁতে আমাৰ লগৰ এজনী ছোৱালী নদীত পৰিও গৈছিলে তাই তাৰ পাছত তাইক আমি চুলিত ধৰি থাপ মাৰি দাঙি ওপৰলৈ উঠাই আনিছিলোঁ তেনেকুৱা কিছুমান বহুত ঘটনা আছে সেইকাৰণে সেই স্মৃতিবোৰ যেতিয়া মনলৈ আহে মনটো আকৌ সজীৱ হৈ উঠে খুব ভাল লাগে সেইবোৰ কথা মনত পেলাই এতিয়া